হেল্ল' এইটো পাকঘৰ ৰেষ্টুৰেণ্ট হয়নে মই চাউ চাউ এটা অৰ্ডাৰ দিছিলোঁ ল'ৰাটোলৈ তা মচলা আৰু জলাটো অলপ কমকৈ দিব ল'ৰাটোৱে খাব নোৱাৰে যে